এই আছোঁ ঘৰতে কিবা কিবি কাম কৰি ঘৰুৱা কাম অঁ কোৱাচোন অঁ গাখীৰ দি আছোঁ ওলাই দহ বাৰলিটামান

অঁ কেতিয়ালৈ লাগে বা অঁ অঁ পাৰিম অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ নালাগে নালাগে দিব পাৰিম আমাৰ দি আছোঁ গাখীৰ অঁ

অঁ অঁ

হ'ব টেকেলিত ভৰাবলৈ হ'লে টেকেলি এটা আনি ভৰাই দিম যিহত লাগে তাতে দিব পাৰিম বাৰু একো নাই টেকেলিতে ভৰাম টেকেলিতে ভাল হয় অঁ ঠিক আছে অঁ ঠিক আছে তেতিয়া দিবা অঁ হ'ব অঁ অঁ ঠিক আছে হ'ব

অঁ এতিয়া অলপ আগতকৈ বাঢ়িছে বাৰু অঁ চাই চিতি অকণমান তিনি চাৰিদিনৰ আগত খবৰটো দিবা আকৌ মানুহ অন্য মানুহ বিচাৰে যে গাখীৰ অঁ তেতিয়া ভাল আৰু দৈটো আকৌ ঠাণ্ডা দিন যে অকণমান দৈ হওতে সময়ো লাগিব অঁ

অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ দিম দিম ঠিক আছে অঁ হ'ব ঠিক আছে

এই হ'ব বাৰু সেইটো সময়ত হ'ব দেখা যাব কি হয় অঁ অঁ ঠিক আছে হ'ব অঁ অঁ পাবা পাবা